দুই তিনি দুহেজাৰ দহ চাৰি শূন্য পাঁচ দুহেজাৰ সোতৰ দহ শূন্য তিনি দুহেজাৰ দুই পাঁচ শূন্য চাৰি দুহেজাৰ বিশ ছয় দুহেজাৰ বাইছ